হয় হয় আপুনি ক'ৰপৰা কৰিছে অঁ ঠিক আছে

অঁ

আমাৰ ইয়াতো বৰ অভাৱ বিশুদ্ধ পানীৰ অহা বুলি ক'ব পাৰি মানুৱেহে এইবোৰ হেৰি আজিকালি কিছুমান ফিল্টাৰ ওলাইছে সেইবোৰ লৈ পেলাই কৰিছে কিন্তু প্ৰায় মানুহেতো সেইবোৰ ল'বই নোৱাৰে এটা কথা কল বা ফিল্টাৰত বা হেৰিয়াত টিউবেলত এইবিলাক পানী খাইছে কিন্তু এইবিলাক পানীতটো বহুত আইৰণ থাকে এতিয়া উপায়ো নাই গোটেই মাজুলীতেই বুলিব পাৰি অকল আমাৰ ইয়াতে বুলিয়েই নহয় মই বহুততে ঘূৰিছোঁ এতিয়া মাজুলীৰ পানীটো খুব বেয়া কোনো কোনো জেগাত এনেকুৱা হয় কাপোৰ গা ধুবলৈকে বেয়া হয় কাপোৰতেই ৰং ধৰি যায় তেনেকুৱা এটা কথা আৰু বাচন জল জীৱন আঁচনি এতিয়া পাইপ কিছুমান কিনাৰে কিনাৰে বহুৱায় আমাৰো বাৰীত এটা পাইপ দিছে পাইপ এতিয়া পানীটো কেনেকুৱা কি কথা আমি লৈছোঁ কিছুমান ক্ষেত্ৰত

পানীটোনো বিশুদ্ধই নে নে হেৰিয়ে নে এইটো আমি ক'ব নোৱাৰোঁ যে

পাৰিলে আপোনালোকে যত্ন কৰক এইটো চৰকাৰৰ লগত যোগাযোগ কৰক যাতে সকলো মানুহেই তেনেকুৱা বিশুদ্ধ পানীকণ পায় কাৰণ পানীয়েহে মানুহৰ আচলতে জীৱন ৰাখে কাৰণ আহাৰ নোহোৱাকৈ এদিন দুদিন থাকিব পাৰিব কিন্তু পানী নোহোৱাকৈ থাকিব নোৱাৰে আৰু সেই পানীটো যদি শুদ্ধ হিচাপে বিশুদ্ধ পানী পোৱা নাযায় তেতিয়া হ'লে মানুহৰ অপকাৰ হয় গতিকে সেইখিনি আপোনালোকে গৈ চাওক ঠিক আছে বাৰু হ'ব